হেল্ল' ক'ত আছ তই কিবা কৰি আছ এই কাইলৈ যে ডিষ্ট্ৰিক্ট মিউজিয়ামত যে মিটিং আছে নিমন্ত্ৰণ দিছিলে নি অঁ যাম বুলি ভাবিছোঁ ওলাবি নহ'লে যাম হয়নে হয়নি অঁ অঁ ওলাবি যাম অঁ এতিয়া কিমান টাইমত যাবি

ঠিক আছে ওলাবি তেন্তে